মাটিখিনি চহাই লৈ তাৰ গোটেইখিনি সিচিঁলো পালেঙৰ গুটিখিনি তে তাৰপিছতে বৰষুণ আহিল নহয় আহোঁতে আৰু গুটিখিনি উটি গ'ল উটি যোৱাৰ পিছত কি হ'ব এতিয়া পানী বহুত হ'ল পানীত আৰু উটি গ'ল গুটিখিনি তাৰপিছত আৰু বৰষুণতো পৰিয়ে আছে এসপ্তাহমান তাৰপিছত হেৰি কৰিলোঁ এই ৰ'দ দিলে যে ৰ'দ দিওতে শুকাল মাটিখিনি অৱশ্যে শুকাওতে বেছি সময় নালাগে অলপ বালি মাটি তাৰপিছত আৰু পালেঙ গুটি অনা আছিলে তাৰ সেইখিনি আকৌ হাতোৰা এখন দি হেৰি কৰিলোঁ চহালোঁ চহাই পেলাই গুটিকেইটা সিচি দিলো এই গুটিকেইটা কিবা বেয়াই আছিল নে কিয়ে নাজানোঁ নগজিল তাৰপিছত আকৌ সেইখিনি মাটিতে আকৌ চহালোঁ কেইদিনমানৰ পিছত চহাই পেলাই ধনিয়া গুটি কেইটামান আছিলে সেইকেইটাকে সিচি দিলোঁ দিয়াতে সেইকেইটা যেনিবা শুকানে শুকানে সিচিছোঁ দেই ধনিয়া গুটি হেনু তিয়াই থ'ব লাগে গজালি ওলালেহে সিচিব লাগে মই আকৌ শুকানেই সিচিলোঁ গোটা গোটাকে কিছুমানে আকৌ পটাগুটি দি ফালি লয় মই নাই কৰা তেনেকেই সিচি দিলোঁ বোলো গজে নে নগজে চাওঁ তাৰপিছত যেনিবা গজিল ধনিয়াকেইডাল একে ধুনীয়া হ'ল ৰ'দ ঘাই জাগা যে একে ধুনীয়া হৈছে গোন্ধটোও ধুনীয়া খাইও ভাল লাগিল তাৰ ওচৰতে তামোল এজোপা আছিল এই পাণৰ ঠাল এটা ওলমি আছিলে সেই পাণৰ ঠালটো লগালোঁ লগালে কি হ'ল এতিয়া ৰ'দ দি আছিলে বৰষুণ নাই গোবৰ চোবৰো দিছিলোঁ তাৰপিছত সেই পানী দিয়া হেৰি হ'ল মই দোকানলৈও যাব লাগে দোকানলৈ দোকানৰ পৰা আহি আকৌ এলাহ লাগে পানী দিবলে পানী নিদিলেো আৰু পাণৰ ডালটো শুকাই থাকিল এদিন আকৌ এটা পাণ আৰু দুজোপা আছে সেই মিঞা এটা আহিছিল পাণ কিনিবলে তাৰপিছত মিঞাটোয়ে যেনিবা পাণ পাওতে এই ডাল বহুত আছিলে এই গজালি ওলোৱা ডাল পাণৰ শিপা আছিলে সেইখিনি ৰুই থৈ গ'ল মিঞাটোৱে আকৌ মোকেই ক'লে বোলে বাইদেও পানী এটিং লৈ আহক পানী এটিং নি দিলোঁ ইয়াতেই মিঞাটোৱেই পানী দুনি দি পাণৰ ডালটো পাণৰ ডালটো ধুনীয়াকে ৰুই থৈ গ'ল তাৰপিছত যেনিবা মইও কেইদিনমান পানী দিলোঁ দিয়াতে এতিয়া সেইটো পাণৰ ডাল হ'ল মই ৰুৱাটোহে নহ'ল আও দুজোপা আছে পাণ গছ এই মই নাই ৰুৱা মালিকেহে ৰুইছিলে অঁ সেইকেইজোপা হৈছে বৰষুণ পৰিল যে হৈছে তামুলৰ পুলি অঁ এই বাৰী চাফা কৰোতে এইপিনে তামোলৰ পুলি দুটা পালোঁ পাই পেলাই এইফালে তামোল নথকা জাগাত লগালোঁ এটা হেৰি হ'ল পৰুৱাৰ বাঁহ হ'ল হৈ পেলাই সেইটো মৰি থাকিল আও ইটো হৈছে ইটো ধুনীয়া হৈছে এই ঘৰৰ সন্মুখতে লগাইছিলোঁ সেইটো ভাল হৈছে তাৰপা বেংকলে যাওতে সেই বাটতে এই জেওৰাখনতে বগৰী গছ এজোপা আছিলে সেইখিনিতে এই অপৰাজিতা ফুল এজোপা দেখিলোঁ দুজোপা আছিলে এজোপা নীলা আৰু এজোপা কিবা হেৰি ৰঙৰ নিচিনা এহ কি ৰং আছিল পাহৰিলোঁ নহয় তাৰ আৰু এজোপা আছিলে হালধীয়া হালধীয়া ফুল সেইজোপা কি গছ নাজানোঁ কি ফুল ফুলটো কিন্তু দেখিবলৈ ভাল লাগে আনিলোঁ আনি আমাৰ এই জপনা মুখৰ সেইপিনে জেওৰাতে লগাই থলোঁ তাৰপিছত ফুলজোপা হৈছিলেগে ফুলিছিলে আকৌ তাৰ গুটি চেৰ মটৰমাহৰ চেৰৰ নিচিনা গুটি হয় অঁ দুচিৰা নে তিনি চিৰা হৈছিলে তাৰপিছত ল'ৰাই উৎপাত লগাই আছিলে আমাৰ ঘৰটো হেৰি কৰিব লাগে আমাৰ ঘৰটো ভাল নহয় ভাঙা চিঙা ঘৰ বনাব লাগে তাৰপিছত সেই ঘৰৰ কাম কৰোঁতে অপৰাজিতা ফুলজোপা আনি ইফালে ৰুলেহি ৰুৱাতে গজালি আহিছিলে ইহঁতে ছাগলীয়ে আমাৰ আকৌ ছাগলী এজনীও আছিলে সেই ৰুৱা পিছতে ছাগলী গোবৰ দিছিলোঁ ফুলজোপা ধুনীয়াকে হৈছিলে এই আমাৰ কাষৰ মানুহঘৰৰ ছাগলীজনী জেওৰাখন ওচৰতে এৰাল দিলে আৰু ফুলজোপা খাই পেলালে নহয় মনটো বেয়াও লাগিছে ফুলিছিলে ফুলজোপা ধুনীয়াকে হৈছিলে এই ফুলাৰ পিছত এনেকে গৰু ছাগলীয়ে খাই পেলালে মনটো বৰ বেয়া লাগে আমাৰ চোতালৰ মাজতে গোলাপ এজোপাও আছিলে বগা গোলাপ এই বহুতদিন হ'ল সেইজোপা তে ছোৱালীৰ বিয়া দিয়া বিয়াতে মানে মাটিও পেলালোঁ বহুত তলত আছিলে শিপা তাৰপৰা আকৌ গজালি ওলাই পেলাই একে ধুনীয়াকে জোপোহা হৈ গোলাপজোপা ফুলিছিলে ফুলোতে ল'ৰা ছোৱালীয়ে চিঙি চিঙি নষ্ট কৰে ফুলসোপা ফুলপাহ হেৰি হয় হে চুপহি পৰা ল'ৰা ছোৱালীয়ে চিঙি পেলাই চিঙি ভাঙি নষ্ট কৰি পেলাই মোৰ বৰ খঙ উঠে সেই গোলাপজোপাৰ গুৰিটো সেয়া পানী দুনি দিও খান্দি কৰি হেৰি কৰি পেলাই গোবৰ চোবৰ দিওঁ তাতে ধুনীয়া হৈছিলে তাৰপৰা এতিয়া ঘৰটো আৰম্ভ কাম আৰম্ভ কৰোতে এতিয়া মাটি ভৰোৱা হ'ল পাৰোঁতে গোলাপজোপা নি পেলাই বেলেগত ৰুলোগে কিন্তু মৰি থাকিলে নহয় গোলাপজোপা মনটো একে বেয়া লাগি গৈছেগে তাৰপৰা আকৌ আজি তিনিদিনমানৰ আগতে এই ওচৰৰ মানুহ এঘৰৰ পৰা এই সেইঘৰত মানে ধুনীয়া গোলাপ এজোপা আছে আগতে এদিন খুজিছিলোঁ নিদিলে ডাল এটা তাৰপৰা এইকেইদিন বৰষুণ পৰি আছে যে আমাৰ আকৌ দোকান আছে দোকানৰ পৰা এই গেলা আলু নিলে সিহঁতৰ গৰুক খোৱাবলে তাৰপিছত সেইটো সুবিধাতে মই ক'লোঁ মই বোলো মোক গোলাপৰ ডাল এটা নিদিলে তাৰপিছত মানুহটোৱে যেনিবা দিলে মই বোলো মই কাটি নানোঁ আপুনি নিজে কাটি আনি দিব তাৰ কাটি আনি দিলেহি তাতে অকণমান চুপহি এটা আছিলে আজি তিনদিনমান হৈছে ৰুই দিলোঁ সেইটো ফুলপাহ ধুনীয়াকে ফুলিছে দেখিবলৈ মৰম লাগিছে ফুলপাহ আৰু কেইজোপা মান ফুল আনি ৰুইছোহি এতিয়া ফুল কি ফুল সেইয়া নাম নাজানোঁ আ কিবা কলমৌ শাকৰ নিছিনা শাক গছডাল ফুলপাহ কিন্তু হেৰিয়াৰ নিছিনা ভাল লাগিছে হালধীয়াও নহয় গুলপীয়াও নহয় ফুলপাহ ধুনীয়া লাগিছে আমাৰ মাটিৰ চপাই দি গোবৰ জোবৰ দিছোঁ কাষৰ মানুহঘৰৰ মুৰ্গী আহি খুঁচৰি পেলাইহি আৰু নেমু লগাইছিলোঁ দুজোপা নে কি কাজি নেমুজোপাও ইহঁতৰ মুৰ্গীয়ে খুঁচৰি খুঁচৰি শিপা চিঙি দিলে নেমুজোপা মৰি থাকিল তাৰপিছত তাৰে এটা হেৰি ঠাল এটা আছিলে মাটিত পৰি আছিলে এতিয়া আকৌ সেয়া গজালি ওলাইছে আও এই ছাগলীৰ গোবৰো দিও গুৰিটো সেই বন চন উঘালি পানী দুনি দি আছিলোঁ এইকেইদিন নাই দিয়া যেন এইকেইদিন বৰষুণ পৰি আছে যে পানী নাই দিয়া এতিয়া দেখিছোঁ দুটা নেমু কলি আছে বেছি ডাঙৰ হোৱা নাই অকণমান মাটিৰ পৰা দেৰ ফুট দুই ফুটমান ওখ হৈছে আও তাতে নেমু কলিও দুটা লাগিছে আৰু এজোপা আছে নেমু সেইজোপা পুলি ধেৰ হৈছে ডালবিলাক পৰি পৰি মই সব কাটি কাটি পেলাও বাকী যিখিনি আছে সেই গুৰিলে এই নেমু কাইটসোপা ধেৰ যে ওচৰলে যাব নোৱাৰি আৰু আঁতৰৰ পৰাই সেই ছাগলীৰ গুসোপা দলিয়াই দলিয়াই দিও আকৌ পাইপডাল দি কেতিয়াবা পানীও দিও সদায় কিন্তু নিদোঁ এই ভাতকেৰেলা জোপাও হৈছে আগফালে ভাতকেৰেলাজোপাও সেই ৱালৰ ওপৰতে বগাইছে মালিকক ক'লো জেং এডাল দিবলে নিদিলে মইয়েই সেয়া সেয়া ৰ'দতে এই তাত সুঁত ওলাই যে সুতডাল পকাই পকাই দিছোঁ খালোঁ চাৰি পাঁচটামান ভাতকেৰেলা খালোঁ কোমোৰা পুলি কেইটামানো হৈছিলে সেইকেইটাও জেং চেং দিবলে দিলোঁ কোমোৰা জালিও দুসাজ নে তিনিসাজ খালোঁ ৰঙালাও এজোপাও হৈছিলে সেইয়াও জেঙলৈ উঠাই দিছিল কলি কেইটামান হৈছে কিন্তু হেৰি হয় এই আমাৰ ইয়াত বান্দৰ ধেৰ যে বান্দৰে খাই খাই পেলায় আক গেলি গেলিও গৈছে জলকীয়া কেইজোপামানো ৰুইছিলোঁ সেই দুজোপাও লাগিছে মাজতে জলকীয়া নিকিনাকেই খালোঁ অঁ তাত সদায় পানী দিবলে সময় নহয় আৰু মাজে মাজে দি থাকোঁ আদাও লগাইছিলোঁ তাৰ মাজতে হালধিও আছিলে হালধি এতিয়া গজালি ওলাইছে আদা হালধিত আৰু পানী দুনি দিব নালাগে নহয় মাটিহে চপাই দিব লাগে সেইখিনি হেৰি কৰি দিলোঁ আৰু এতিয়া গজালি ওলাইছে আদা আৰু হালধি